প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আজিৰ তাৰিখত ৰাষ্ট্ৰীয় বজাৰত যিটো অগ্ৰগতি সেইৰ ক্ষেত্ৰত আমাৰ অঞ্চলৰ

ল'ৰা ছোৱালী বিশেষকৈ যুৱক যুৱতীৰ বা ছাত্ৰ ছাত্ৰীৰ যেনেদৰে সফলতা লাভ কৰিব লাগিছিল বা সুযোগ পাব লাগিছিল সেই ক্ষেত্ৰত আমাৰ দৃষ্টিত হোৱা নাইকিয়া অৱশ্যে ইয়াৰ কাৰণ যে দিয়া নাইকিয়া সুযোগ সেইটো নহয় আগ্ৰহো লাগিব এই টেকন'ল'জিৰ দিনত

শিক্ষক শিক্ষয়ত্ৰী ল'ৰা ছোৱালীখিনিক প্ৰযুক্তিবিদ্যাৰ বিষয়ে কিছু জ্ঞান দিব লাগিব সচৰাচৰ আমাৰ এটা ধাৰণা আছে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত

পতিয়ন নিয়াব লাগিব আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যাৰ কাৰণে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীৰ এ আগ্ৰহটো কম দেখা পোৱা যায় মানুহ ধাৰণাটো সলনি হৈছে বিশেষকৈ

এ দুই এজনে নোপোৱা নহয় তেনেকৈ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত কিছু সফলতা লাভ কৰিছে কিন্তু আজিৰ সময়ত আজিৰ পৰিৱেশত অন্যান্য ৰাজ তুলনাত অন্যান্য ঠাইৰ তুলনাত আমাৰ অঞ্চল প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এ সজাগতাটো অলপ কম দেখা যায় আৰু বৰ্তমান গোটেই ব্যৱস্থাটোতো প্ৰযুক্তিবিদ্যাৰ জৰিয়তেই চলি আছে এ সেইখিনিও গম পায় কিন্তু ল'ৰা ছোৱালীক বা ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ত এ জ্ঞান দিয়াৰ কাৰণে যিখিনি সচেতনতা সেইখিনি অভাৱ দেখা যায় আৰু এটা কি হয় যে

মানে এইটোতহে আগ্ৰহ কিন্তু

আৰু সেয়েহে মানে যিখন

অধিকাংশ বাহিৰৰ ৰাজ্যৰ আৰু আমাৰ ইয়াৰো দুই এটা ল'ৰা সেইতু বাকী ৰাজ্যৰ আই আ আই টি

আৰু এই সৰ্বভাৰতীয় যি প্ৰযুক্তিবিদ্যাৰ এই পৰীক্ষাবিলাকত তেনেধৰণৰ

কৰিব লাগিব

আৰু তেনেহ'লে চেষ্টাটোও কৰিব পাৰিব আৰু ল'ৰা ছোৱালীৰ তাৰপিছৰ জেনেৰেচনৰ পৰা যে আইআইটিটো আমি

এনেকুৱাকে নাথাকিব নিশ্চয়

ঠিক তেনেদৰে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো সেই একেই ধাৰণা জন্মিছে গতিকে পৰিৱেশটো গঢ়ি তোলাৰ ক্ষেত্ৰত অভিভাৱক শিক্ষক আৰু সচেতন সমাজৰ এইখিনি অৰিহণা লাগিব গতিকে এইখিনিয়ে যদি পৰিৱেশ তৈয়াৰ কৰি তোলে গঢ়ি তোলে নিশ্চয় আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীৰ সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যি প্ৰতিযোগিতাত সফল হ'ব আৰু অংশগ্ৰহণ কৰিব পাৰিব